নতুন প্ৰজন্ম কেৱল চাকৰি আশা কৰি নাথাকি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী কৰাটো অত্যন্ত দৰকাৰ কাৰণ তেওঁলোকে চাকৰিৰ লগত লাগি থাকি টকা পইচা দুই এপইচা টকা চুব নাপায় সেইকাৰণে চাকৰিও চাকৰিৰ কাৰণে হেৰি কৰি থাকিব লাগে আৰু ব্যৱসায়ো কৰি থাকিব লাগে কাৰণ অকল চাকৰি আশা কৰি থাকিলেতো নহ'ব চাকৰি পাম পাম বুলি সেইকাৰণে সেইকাৰণে মানে ব্যৱসায়ো সৰু সুৰা ব্যৱসায় কৰিব লাগে ব্যৱসায় কৰিব লাগে ধৰক অকল হাঁহ কুকুৰা পালন কৰিও ব্যৱসায় কৰিব নোৱাৰি এখন সৰু সুৰা দোকান খুলিও ব্যৱসায় কৰিব পাৰি বা শাক পাচলি বেপাৰ কৰিও ব্যৱসায় কৰিব পাৰি আৰু তেওঁলোকক আগ্ৰহী কৰি তুলিবলে হ'লে প্ৰথমে তেওঁলোকক মনত সাহস দিব লাগিব সাহস মানে অঁ পাৰিবা কেলে নোৱাৰিবা সেনেকে বুলি সিহঁতক মনত সাহস দিব লাগিব আৰু আৰ্থিকভাৱে সিহঁতক সহায় কৰিব লাগিব টকা পইচা দি আৰু মনত মনোবল দি মানে সিহঁতক ব্যৱসায় কৰগে যা পাৰিবি বুলি সিহঁতক সাহস দিব লাগিব যাতে কোনোবাই যাতে মন ভাঙি নিদিয়ে সেইটোৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব কাৰণ আজিকালি কিছুমান মানুহে মানুহে মানে প্ৰায় মানুহে কয় কিহৰ ব্যৱসায় কৰ লাভ নহয় চাকৰি এটা প্ৰয়োজন সেনেকে বুলি কয় তো অকল সেইটো কথা ভাবি থাকিলেও নহ'ব ব্যৱসায় কৰিবই লাগিব সেইকাৰণে সেই কোনোবাই মনোবল ভাঙি নিদিবৰ কাৰণে সেইটো চকু দিব লাগিবই আৰু টকা পইচা দি সহায় কৰিব লাগিব আৰ্থিকভাৱে সহায় কৰিব লাগিব টকা পইচা থাকিলেহে মানুহে ব্যৱসায় এটা কৰিব পাৰিব আৰু অঁ ব্যৱসায়ো কৰি থাকক সিহঁতে চাকৰিৰ কাৰণে আগ্ৰহীও হৈ থাকক তেতিয়াহে সিহঁতি মানে উন্নতি কৰিব পাৰিব কাৰণ আজি চাকৰি এটা বিচাৰিবলৈ হ'লেও আজিকালি অনলাইন প্ৰচেছত মানে হয় অনলাইনৰ দ্বাৰা আজিকালি কৰা হয় চাকৰি এপ্লাই কৰা হয় কৰা হয় তো সেইখিনি কৰিবলৈ হ'লেই আজিকালি পইচা দৰকাৰ সেই পইচাখিনি যদি সি ব্যৱসায় এটা কৰি থাকে তেতিয়া মাক দেউতাকৰ ওচৰত হাত পাতিব নালাগে মাক বাপেকৰ ওচৰত হাত নাপাতি নিজৰ ব্যৱসায় পইচাৰ দ্বাৰাই চাকৰিটোৰ কাৰণে অনুমোদন কৰিব পাৰে মানে অনলাইন কৰিব পাৰে বা আজিকালি তো সেইটো কাৰণে ব্যৱসায়টো কৰা দৰকাৰ আজিকালি নতুন অহা নতুন বোৰক আৰু কিছুমান ল'ৰা ছোৱালীয়ে মাক দেউতাকক মাক দেউতাকে কিছুমান ল'ৰা ছোৱালীক সহায় কৰে ধৰক টকা পইচা দি তেতিয়া যদি ব্যৱসায়টো নিজে আৰম্ভ কৰিব বিচাৰে তেতিয়াতো সেইটো মাক দেউতাকৰ ওচৰত হাত পাতিব নালাগে নিজৰ টকা দ্বাৰাই নিজৰ ধনৰ দ্বাৰাই তাই নিজে পইচা দুই এপইচা অৰ্জন কৰিব পাৰে যাৰ লগৰ ল'ৰাৰ লগত ঘূৰা ঘূৰিব পাৰে ধৰ কৰিব পাৰে কাৰণ কেলে কাকো নোকোৱাকে নিজৰ পইচা দ্বাৰাই ধৰ সেইটো কাৰণে সেইটো ক্ষেত্ৰতেই মানে চাকৰি নতুন প্ৰজন্মক ব্যৱসায় কৰিব লাগে আৰু সহায় কৰাৰ ক্ষেত্ৰত তেওঁলোকক আগ্ৰহী কৰি তুলিবলে হ'লে তেওঁলোকৰ মনত এইটো পাৰিব পাৰিবা কেলে নোৱাৰিবা সেইটো বুলি মনত মানে সিহঁতক আগ্ৰহ কৰি তুলিব লাগে আৰু ধৰ টকা পইচা দিও সিহঁতক সহায় কৰিব লাগে তেতিয়াহে ধৰ নতুন প্ৰজন্মই আপোনাৰ সাহস পাব বা মাক দেউতাকে মাক দেউতাকে যদি প্ৰতিটো ল'ৰাকে সেনেকৈ সাহস দিবলে হয় তেতিয়া প্ৰতিটো ল'ৰাই মানে চাকৰিও বিচাৰিব আৰু ব্যৱসায়ো আৰম্ভ কৰিব বুলি মই ভাবোঁ